হেল্ল' অ' ভালনে ভাত পানী খোৱা হ'ল অ' অ' বাকী ভালেই অ' ল'ৰা ছোৱালীকেইটাৰ এই জ্বৰ নৰীয়া এইবোৰ থাকেই নহয় আৰু এই নাই পোৱা যাবলৈহে সময় মিলা নাই অ' হয় বাৰু

হয় অ' সেইটো কাৰণেহে আকৌ এতিয়া মিস্ত্ৰী লাগি থাকে এইখন ভাতে পানীয়ে ল'ৰাই ছোৱালীয়ে বৰ জঞ্জাল এই হ'ল দুদিনমান প্ৰথম কিস্তিটো সোমালেই এতিয়া আধা বনাই দিব লাগিব তাৰ পিছত আকৌ দ্বিতীয় কিস্তি সোমাব প্ৰথম কিস্তি এই বত্ৰিছ হাজাৰমান সোমাইছিলে নেকি আপোনালোকে নাই পোৱা নি অ' আমাৰো এই পাব কেলেই এই গাওঁবুঢ়াক ক'লেই হ'ব নহয় গাওঁবুঢ়াইহে হেৰি কৰিছে

হয় বাৰু আকৌ ঘৰতো বনাই দিলে নাপাই নহয় ইয়াৰপৰা পোৱা হ'লেও

বাকী নবৌয়ে অৰুণোদয় নাপায় নেকি হয় এতিয়া আকৌ বঢ়ায়ো দিলে নহয় বাৰশ পঞ্চাছ টকাকৈ সোমায় অ' হয় বাৰু

প্ৰত্যেক মাহে সোমাই অ' দহ তাৰিখৰ আগতে সোমাই

হয় বাৰু আকৌ মানুহজনে কৃষকৰ পইচাও পাই আপুনি কৃষকৰ হেৰি পূৰাইছিলে নে অ' পায় অ'

অঁ অঁ এই বৃদ্ধ পেঞ্চন আকৌ বৰ কেইটামান দিয়ে নহয় হয় মাৰ নামতেনো অৰুণোদয়খন পূৰাই চাবাচোন

অ' এই গাওঁবুঢ়াৰ লগত পাতিব যদি গাওঁবুঢ়াই অকণমান হেমাহি কৰা দেখে তেতিয়া পঞ্চায়তৰ হেৰি সভাপতি থাকে যে তালৈ গৈ পাতি মেলি চাবচোন তাতহে লিষ্টখন থাকে মেইন লিষ্টখন গাওঁবুঢ়াই ভেৰিফাইহে কৰে

হয় হয় তাকে আৰু লগতে আৰু এই লেটিনটোও আপোনালোকৰ ইমান হেৰি হৈছে অ' অ' অ' এইবোৰ এইবোৰ গাঁৱৰ গাঁৱৰ কিবা গোটৰ বুথৰ নিচনা মানুহেহে লিটিনৰ হেৰি দিয়ে আপুনি পাতি চাবচোন ওচৰৰ এই হেৰি ল'ৰাটোৱে দিয়ে বুলি কৈছিলে অ' আপুনি কৈ চাবচোন কেলৈ ঘৰতো বেলেগ লেটিনটোও বেলেগ ন দুটা স্কিম নহয় কিবা এটা নহয় নহয় অ' নহয় নহয় এই দুটা স্কিম ঘৰতো কিপাত লেটিন পালোঁ আমাৰ লেটিন আকৌ কিবা বেলেগকৈ আকৌ এক্সটাকৈ কিবা ঘূৰণীয়া গাঁতৰ তেনেকৈ গাঁতো বনাই দিছে সেইটোও এটা বেলেগ হেৰি অ' লেটনৰ হেৰিৰপৰা আহি অ' সেইবোৰো আনি বনাই চৰকাৰে সুবিধা দিছে ল'ব জানিব লাগিব আৰু অ' সেইটোহে ডাঙৰ হেৰি হ'ল বসুন্ধৰা আপোনালোকে হেৰি কৰিলে নি ম্যাদী অ' অ' হ'ল আৰু তাকেহে কিনো কৰিব পাৰি আৰু অ' তাৰপৰা আকৌ হেৰি এনেই ৰেচন কাৰ্ডখন আছে নহয় আপোনালোকৰ অ' আমাৰ সেইখন পয়ত্ৰিছ কেজি অ' এই নতুনখন আপোনালোকৰ

হয় হয় অ' অ'

অ' ঠিক আছে ঠিক আছে যাম বাৰু ৰাখিছোঁ অ' ৰাখিছোঁ